মই সুন্দৰ ফুলনি বাগিছা এখন পাতিব বিচাৰোঁ তাত বিভিন্ন ধৰণৰ ফুল লগাব বিচাৰোঁ তাৰ ভিতৰত আমি সচৰাচৰতে পোৱা গোলাপ নাৰ্জি তগৰ খৰিকাজাই কপৌ ফুল শেৱালি অপৰাজিতা মালতী জবা আজিকালি ওলোৱা স্পাইদাৰ প্লেণ্ট স্নেক প্লেণ্ট এইবোৰো ৰোপণ কৰিব বিচাৰোঁ উপযুক্ত সাৰ প্ৰয়োগ কৰি কাৰণ আজিকালি বজাৰত ফুলৰ চাহিদাবোৰ দিনক দিনে বাঢ়ি গৈ আছে ইয়াৰ কাৰণবোৰ হৈছে ইয়াৰ সুগন্ধ ৰং আদি সুগন্ধৰ বাবে ফুলবোৰক বিভিন্ন ধৰণৰ ফেক্টৰীলৈ নি সুগন্ধিত কিছুমান দ্ৰব্য বনাব পাৰি আৰু ধূপ আৰু অন্যান্য চাবোন বা বেলেগ কিছুমান বস্তু বনাবলৈও ফুলবোৰৰ সুগন্ধ অতি প্ৰয়োজনীয় হয় ইয়াৰ পাছত বিভিন্ন ৰং প্ৰস্তুত কৰিবৰ বাবে ফুলবোৰ অতিকৈ প্ৰয়োজনীয় ফুলবোৰে ঘৰখন আমোল মোলাই ৰখাৰ উপৰিও চৌপাশ আনন্দিত কৰি তোলে ফুলবোৰৰ পৰা আতিসাৰ্য্য বস্তু বনাব পাৰি আৰু ঘৰ এখন ডেক'ৰেশ্বন কৰিবৰ বাবে বা উৎসৱ পাৰ্ৱণত ফুলবোৰে মানে বিশেষ ভূমিকা লয় আৰু পূজা পাতলত কিছুমান ফুলৰ প্ৰয়োজন হয় কিছুমান ফুলৰ ঔষধি গুণো আছে ফুলবোৰে মনত আনন্দ দিয়ে আৰু গছ গছনি ৰোপণ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত গতিকে আমি ফুল ৰোপণ কৰি বা ইয়াৰ প্ৰতিপালন কৰি ইয়াৰ দা ইয়াৰ দায়িত্বটো দায়িত্ব লোৱাটো প্ৰয়োজনীয় হয়